হয় কওঁকচোন কওঁকচোন

নিশ্চয় মই মানে নতুনকৈ কেণ্টিনখনত ষ্টাফ ভৰাইছিলোঁ সেইকাৰণে তেওঁলোকে ইমানখিনি এতিয়ালৈকে জানি বুজি লোৱা নাই মই তেওঁলোকক ক'ম বাৰু শিকাই বুজাই ল'ম নাই নাই নাই ঠিক আছে হ'ব হয় ভালে কৰিলে মই তেওঁলোকক বুজাই দিম সকলোখিনি অঁ ঠিক আছে হ'ব